আমি পঢ়ি থাকোঁতে স্কুলত শিক্ষক বা শিক্ষয়ত্ৰী শিক্ষয়ত্ৰী এজনী বহুত ভাল আছিলে তাৰ পিছত যিখিনি নোৱাৰোঁ মানে বাইদেউ এইটো নোৱাৰোঁ বুলি কয় শিকাই দিয়ে তাৰপিছত আকৌ এইটো নোৱাৰোঁ বুলি কয় ধুনীয়াকৈ শিকাই দিয়ে খঙো উঠে বাইদেউৰ হ'লেও মানে ধুনীয়াকৈ শিকাই মেলি দিয়ে আৰু বহুতখিনি আগবাঢ়িবও পাৰিছিলোঁ বাইদেউৰ ইটো শিকাই সিটো শিকাই সেইটো মতে আৰুতো নোৱাৰিলে ধমকিও দিয়ে মাৰেও আৰু সেইটো ভাবিলেওতো নহ'ব ধুনীয়াকৈ শিকাই মেলি দিয়ে আৰু খঙীয়ালো আছে বাইদেউজনী আৰু বাইদেউজনী মৰমীয়ালো বহুত মৰমীয়াল আৰু যিটো মানে নোৱাৰোঁ বুলি কওঁ সেইটোও শিকাই মেলি দিয়ে বহুতখিনি আগবাঢ়িছিলোঁ সেইটো কাৰণে তাৰ পাছত এই বাইদেউজনী আছেই এতিয়া এতিয়া আগৰ নিচিনাই মানে মৰম চেনেহ তেনেকুৱাই আছে দেখি পালেও মাতে ক'ত আহিছিলে কি নাই সেইখিনিও সুধোঁ মানুহজনী মানে বহুত ভাল আৰু কেতিয়াবা চাইকেল তাইকেলো আমিয়েই চলাই মেলি গ'লে বাইদেউক দেখিলে চাইকেলৰ পৰাও নামি মেলি যাওঁ বাইদেউও সেইটো ভাবিছে সন্মান কৰে তেতিয়া সন্মান এতিয়াও সন্মান কৰে বুলি ভাবে বহুতখিনি মানে ভাল আৰু ভাল পাওঁ বাইদেউজনীক